আমাৰ কামৰূপ মহানগৰ জিলাৰ মানে গুৱাহাটীৰ আণ্ডাৰত যিবিলাক আমাৰ কিছুমান মন্দিৰ আছে উপাসনাৰ স্থল আছে কামাখ্যা মন্দিৰ আছে আমাৰ লংকেশ্বৰ মন্দিৰ বশিষ্ঠ তাৰে পিছত শুক্লেশ্বৰ উগ্ৰতাৰা উমানন্দ এই মন্দিৰবিলাকত সাধাৰণতে আমাৰ যিবিলাক তদুপৰি ইয়াতে আকৌ কিছুমান গীৰ্জা আছে গীৰ্জাঘৰ আমাৰ হেৰিবিলাকৰ কাৰণে এই খ্ৰীষ্টান ধৰ্মৰ যিখিনি মানুহ সেইখিনিৰ কাৰণে গতিকে এই উপাসনা থলীবিলাকত আমাৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এই উৎচৱ পাৰ্বণ হয় যেনেকৈ কামাখ্যাত আমাৰ অম্বুবাচীৰ সময়ত অম্বুবাচী মহামেলা হয় তাৰে পিছত আমাৰ লংকেশ্বৰ ধামত মানে লংকেশ্বৰ মন্দিৰত হয় আমাৰ শিৱ পূজা ঠিক এনেকুৱা যেনে শুক্লেশ্বৰ ঘাটত আমাৰ সাধাৰণতে নিয়মিত যিবিলাক পূজা হয়তো হয়েই তাত আকৌ কিছুমান আমাৰ বিবাহ বা এনেকুৱা নামক হেৰি নামকৰণ চূড়াকৰণ এইবিলাকো তাত কৰিব পৰা হয় গতিকে এই এই আমাৰ উপাসনাৰ থলীবিলাকত সাধাৰণতে আমাৰ হিন্দুৰ উপাসনা থলীত হিন্দু বা খ্ৰীষ্টানৰ উপাসনা থলীত খ্ৰীষ্টান মানুহখিনিয়ে সাধাৰণতে উপাসনা কৰে